সাহিত্য কবিতা আৰু অন্যান্য ধৰণৰ আৰ্টিষ্টিক এক্সপ্রেছনত আচলতে অসমীয়া ভাষাটো বহুত গুৰুত্বপূৰ্ণ হয় কাৰণ আমাৰ অসমীয়া যে অসমীয়া যিবিলাক অসমৰ যিবিলাক সাহিত্য হওক বা কবিতা হওক তাত আমাৰ অসমীয়া ভাষাৰ যিটো তাত গুৰুত্ব পোৱা যায় যিটো প্ৰাধান্য পোৱা যায় ন তাত বেলেগ ভাষাত পোৱা নাযায় কাৰণ আমি অসমীয়া মানুহ ন আমাৰ যিটো মাতৃভাষা হয় অসমীয়া আৰু অসমীয়া ভাষাত এটা কবিতা আবৃত্তি কৰি বা অসমীয়া ভাষাত এখন সাহিত্য লিখি তাত যিটো অনুভৱ পোৱা যায় সেইটো আমি হিন্দী ভাষা এটাত লিখি বা ইংলিছ ভাষা এটাত লিখি আমি সেই অনুভৱটো আমি কেতিয়াও পাব নোৱাৰোঁ অসমীয়া ভাষাটোত আমাৰ নিজৰ মাতৃত্বৰ ভাব এটা আহে আহি আহি পৰে তাত অসমীয়া ভাষাত গতিকে বহুতো গুৰুত্ব পোৱা যায় অসমীয়া ভাষাত আৰু আমি নিজৰ ভাষাটো হিচাপে আমি গুৰুত্ব প্ৰদানো কৰিব লাগে হয় আমি হেৰি এইটো নহয় যে আমি বেলেগ ভাষা ক'লে আমি নিজৰ ভাষাটো অপমান কৰোঁ এনেকুৱা নহয় বা আমি যদি বেলেগ ভাষা শিকো যে আমি নিজৰ ভাষাটোক আমি অপমান কৰিছোঁ সেইটো নুবুজায় আমি বেলেগ ভাষাও শিকিব লাগে বা বেলেগ ভাষা আমি ক'ব লাগে বা শিকিবও লাগে কাৰণ পৃথিৱীলৈ আহিলে ন মানুহবিলাকে চব বস্তু শিকাটো একো ডাঙৰ কথা নহয় কাৰণ শিকিছে বেলেগ কথা কিন্তু কাৰণ আমি যেতিয়া আমি গোটেই ৱৰ্লডত ঘূৰিম ন গতিকে আমাক মাল্টিলেংগুৱেজ লাগিবই আমাক বহুতো ধৰণৰ ভাষা শিকিব লাগিবই সেইটো সেইটো একচুৱেলি মানুহৰ ধৰণৰ সেইটো স্মাৰ্টনেচ হয় শিকাটো একো ডাঙৰ কথা নহয় কিন্তু কিন্তু এনেকুৱা হ'ব নালাগে যে আমি বেলেগ ভাষা শিকি শিকি আমি নিজৰ অসমীয়া ভাষাটো আমি ক'বই পাহৰি গৈছোঁ বা অসমীয়া ভাষাত আমি একো গুৰুত্বই নিদিছোঁ আমি কবিতা লেখিছোঁ কবিতাত অসমীয়া ভাষা আমি বি ব্যৱহাৰ কৰা নাই সাহিত্যত ব্যৱহাৰ কৰা নাই যিকোনো কিবা এটা আমি গান বনাইছোঁ গানত আমি অসমীয়া ভাষা ব্যৱহাৰ কৰা নাই বেছিকৈ ইংলিছ ব্যৱহাৰ কৰিছোঁ মানে হিন্দী ৱৰ্ড ব্যৱহাৰ কৰিছোঁ তেতিয়া আমি নিশ্চয় আমাৰ অসমীয়া ভাষাটোক আমাৰ অপ অপমান কৰা বুজায় গতিকে যিহেটো আমি অসমীয়া ভাষা কৈয়ে ডাঙৰ হৈ আহিছোঁ ন গতিকে অসমীয়া ভাষাটো শিকিব লাগে বহুত আৰু অসমীয়া ভাষাটো এইদৰে ব্যৱহাৰ কৰি আহিছে আৰ্ষ্টিচ সমাজেও অসমীয়া ভাষাটো অসমীয়াত বহুতো গান কৰিছে ভাল ভাল আৰ্ষ্টিচবিলাকে সাহিত্য অসমীয়া ভাষাতে কৰে কবিতাও অসমীয়া ভাষাত লিখে এইদৰে কবিতাৰ ভাষাটো জীয়াই ৰাখিছে তেনেদৰে অসমীয়া ভাষাটো ব্যৱহাৰ কৰিয়ে আহিছে